হেল্ল' অ' হেল্ল' কোনে কৈছিলে অ' হয় হয় হয় হয় অ' কওকচোন অ'

অ' আপোনাৰ পানীতোলা আছিলে নেকি ঘৰ অ' ঠিক আছে অ' এতিয়া বস্তুটো ৰিটাৰ্ণ কৰিছিলে ন অ' ঠিক আছে মই এফালে গৈ আছিলোঁ মই আহোঁতে আপোনাৰ ঘৰত এপাক সোমাই যাম দেই অ' ঠিক আছে ঠিক আছে হ'ব হ'ব অ'